গাঁও অঞ্চলত মুখ্য জীৱিকা হিচাপে কৃষি কাৰ্যৰ লগতে নিয়োজিত হোৱা দেখা যায় খেতিৰ লগতে ব্যস্ত থাকে তথাপিও বৰ্তমানৰ প্ৰেক্ষাপটত যেন কোনোবাখিনিত কৃষিৰ লগত বা খেতিৰ লগত নিয়োজিত হ'বলৈ পথ বাচি নোলোৱাত পৰিলক্ষিত হৈছে ইয়াৰ যদি কাৰণ মই চাবলৈ যাওঁ প্ৰথম কথা ক'বলৈ গ'লে মই চৰকাৰৰ যিবোৰ বিনামূলীয়া চাউল প্ৰদানৰ আঁচনি তাকো এটা কাৰণ হিচাপে ল'ব পাৰে কাৰণ কোনোবা কোনোবা এটা পৰিয়ালে যদি কৃষিৰ নকৰাকৈয়ে মাহৰ মূৰত তেওঁলোকে প্ৰয়োজনীয় চাউলখিনি পাই থাকে তেনে ক্ষেত্ৰত চাউলৰ যিটো প্ৰয়োজনীয়তা সেইটো পূৰণ হয় তাৰবাবে অনীহাৰ প্ৰয়োজন অনীহা দেখা যায় ইয়াৰ পিছত যদি মই ক'বলৈ যাওঁ তেতিয়া কি আজি প্ৰায় গাঁৱৰ যুৱকসকলে শিক্ষিত হৈ আহিছে উচ্চ শিক্ষিত হোৱাৰ লগে লগে তেওঁলোকে এনেকুৱা এটা মানসিকতাৰ গঢ় লৈ উঠে যে ইমান পঢ়ি শুনি চাকৰি বাকৰি নকৰাকৈ খেতিত লাগি থাকিলে মানুহে হাঁহিব বা কিবা ধৰণৰ তাৰ পৰিৱৰ্তে তেওঁলোকে লাগিলে বাহিৰত গৈ অন্য ৰাজ্যত গৈ নিবনুৱা হিচাপে বা কাম কৰি নিয়োজিত হৈ নিজকে কাম কৰিব বিচাৰে কিন্তু কৃষিৰ ক্ষেত্ৰত অনীহা দেখা যায় এনে কিছুমান কাৰণৰ বাবেই বহু বহু ক্ষেত্ৰত ইয়াৰ উপৰিও গাঁও অঞ্চলত প্ৰয়োজনীয় সা সুবিধা বা কৃষিৰ ক্ষেত্ৰত যিখিনি যাৱতীয় সা সৰঞ্জাম বা পানীৰ ব্যৱস্থা সেইখিনি কোনোবাখিনিত যেন সমস্যাৰ সৃষ্টিৰ বাবেও আজিকালি মানুহে কৃষিৰ লগত খেতিত নিয়োজিত নহ'বলৈ পথ বাচি লয় আৰু কৃষিৰ প্ৰয়োজনীয়তাৰ কথা যদি মই ক'বলৈ যাওঁ গ্ৰাম্যাঞ্চলত কৃষিয়েই মুখ্য ভূমিকা পালন কৰে জীৱিকা আৰু কৰ্মসংস্থাপনৰ মূল বিষ মূল সূঁতিয়েই বা মূল প্ৰাথমিক উৎসই হৈছে আমাৰ কৃষি কৃষক আৰু কৃষিৰ যিটো শ্ৰমিক বা কৃষি সঁজুলি নিৰ্মাণ কৃষি প্ৰক্ৰিয়াকৰণ আদিৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি ৰখাত ই কৃষিয়ে মুখ্য ভূমিকা পালন কৰে লগতে গ্ৰাম্যাঞ্চলত নিবনুৱা সমস্যা হ্ৰাসকৰণত ই বিশেষ ভূমিকা পালন কৰে দ্বিতীয়তে যদি ক'বলৈ যাওঁ খাদ্য সুৰক্ষা গ্ৰামাঞ্চলত যেতিয়া ইয়াৰ বাহিৰৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে কৃষিৰ প্ৰয়োজনীয় আহিলা হিচাপে আমি ব্যৱহাৰ কৰোঁ শস্য উৎপাদন পশুপালন আদি সকলো গ্ৰাম্য জনগোষ্ঠীয়ে নিজৰ খাদ্য প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল তাৰপিছত যদি ক'বলৈ যাওঁ অৰ্থনৈতিক উন্নয়ন গ্ৰাম্যাঞ্চলত অৰ্থনীতিৰ মূল মেৰুদণ্ডই হৈছে কৃষি কৃষিৰ কৃষি কাৰ্যৰ অবিহনে কৃষকসকল বা আৰু সৃষ্টিৰ যিটো মূল চাবি কাঠি সেয়া হেৰাই যাব আৰু যদি ক'বলৈ যাওঁ দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৃষিয়ে মুখ্য ভূমিকা পালন কৰে কিয়নো গাঁও অঞ্চলত কৃষিৰ দ্বাৰাই উৎপাদিত সা সামগ্ৰী বিক্ৰী কৰি বজাৰত বজাৰত বিক্ৰী কৰি তেওঁলোকে যিখিনি টকা আহৰণ কৰে সেইখিনিয়ে নিজৰ তেওঁলোকৰ দৰিদ্ৰতা দূৰীকৰণত মুখ্য ভূমিকা পালন কৰে গ্ৰাম্য আন্তঃগাঁথনি আৰু উন্নয়নৰ ক্ষেত্ৰতো কৃষিয়ে মুখ্য ভূমিকা পালন কৰে বুলি ক'লে বহলাই কোৱা নহ'ব কিয়নো জলসিঞ্চন ব্যৱস্থা পথ আদি নিৰ্মাণৰ ক্ষেত্ৰতো কৃষিৰ যিটো উপস্থিতি সেইয়াই গাঁওখনৰ আন্তঃগাঁথনি উন্নয়নত বিশেষভাৱে সহায় কৰে লগতে পৰিৱেশ বহন ক্ষমতা বা পৰিৱেশ বহনক্ষম কৰি ৰাখিবৰ কাৰণেও কৃষিৰ প্ৰয়োজনীয়তা অধিক কিয়নো কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকিলে সেই অঞ্চলটোৰ যিটো বহনক্ষম উন্নয়ন বা পৰিৱেশৰ যিটো বাতাবৰণ সেইটো এটা সুস্থিৰ ৰূপত চলি থাকে যদিহে জৈৱিক পদ্ধতি ব্যৱহাৰ কৰে ইয়াৰ মাটিৰ যিটো গুণাগুণ সেয়া ধৰি ৰখাত সহায় কৰে লগতে সাংস্কৃতিক সংৰক্ষণ কিয়নো গ্ৰাম্য কৃষি সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে আমাৰ কৃষি কাৰ্যটো বিশেষভাৱে গভীৰভাৱে জড়িত হৈ থাকে ই গ্ৰাম্য সম্প্ৰদায়ৰ ঐতিহ্য পৰিচায়ক আৰু ঐতিহ্যক যেতিয়া প্ৰতিনিধিত্ব কৰিবলৈ কৃষিৰ যিটো চৰ্চা চিন্তা চেতনা ধ্যান ধাৰণা সকলো এই কৃষি কাৰ্যৰ যিখিনি নীতি নিয়ম আছে তাত প্ৰতিফলিত হয় গতিকে সামগ্ৰিকভাৱে যেতিয়া মই ক'বলৈ যাওঁ গ্ৰাম্যাঞ্চলত লগতে কৃষিৰ গুৰুত্ব সৰ্বোচ্চ কাৰণ জীৱিকাৰ ই মূল চালিকা শক্তি